আমাৰ সংস্কৃতি বিহু বাদ দি কেতিয়াও আমি সংস্কৃতি আমাৰ সম্ভৱ নহয় বিহু আমাৰ জাতীয় উৎসৱ হয় আৰু এই জাতীয় উৎসৱৰ লগত জড়িত পুৰুষ মহিলাসকলে পৰিধান কৰা বস্ত্ৰবিলাক বা কাপোৰবিলাক এনেকুৱা পুৰুষে সাধাৰণতে ধুতি ধুতি পিৰান চোলা ব্য়ৱহাৰ কৰে তাৰ উপৰি এখন টঙালি কঁকালত ৰঙা বা যিকোনো ধৰণৰ হ'লেও টঙালি এখন মূৰত গাঁঠি লয় আৰু পে পেটত গাঁঠি লয় আৰু মূৰত এখন গামোচা গাঁঠি লয় এই এই পুৰুষ পুৰুষসকলে বিহুৰ সময়ত বিহু যেতিয়া প্ৰদৰ্শন কৰিব বা ঘৰে ঘৰে যেতিয়া বিহু উৎসৱ পালন কৰিব তেতিয়া তেওঁলোকে এনেকুৱা বস্ত্ৰ পৰিধান কৰা দেখা যায় ইয়াৰ উপৰিও মহিলাসকলে পাটৰ মুগাৰ ৰিহা কাপোৰ পিন্ধে আৰু এনেকৈ এই বিহু উৎসৱ পালন কৰা হয় ইয়াৰ পিছত আমাৰ এটা সংস্কৃতি আছে সেইটো নাগাৰা নাম আছে নাগাৰা নামতো পুৰুষ মহিলাসকলে ধুতি আৰু পিৰান চোলা পিন্ধা পৰিলক্ষিত হয় আৰু বিশেষকৈ নাগাৰা নাম পৰিৱেশন কৰা হয় তাৰ উপৰিও শস্য় চপোৱা সময়ত পুৰুষসকলে বিভিন্ন ধৰণৰ হাতেৰে বোৱা কাপোৰ পৰিধান কৰি শস্য় ঘৰলৈ লখিমী হিচাপে আদৰি আনে আৰু ইয়াৰ লগত মহিলাসকলে এই হস্ত তাঁত শিল্প শাল বই বিভিন্ন ধৰণৰ গামোচা কাপোৰ নিজেই নিজেই বই বনাই লয়